হেল্ল' তাকে মই ক'বলৈ ছাৰ আপোনাক মানে ফোনটো লগাইছোঁ তাৰমানে মই কালি কালি যাবলৈ নোৱাৰিলোঁ আজিও যাব নোৱাৰিলোঁ তাৰমানে মোৰ ঘৰত অকণ অসুবিধা মানুহজনৰ তাকে মই বুজিছোঁ কিন্তু মোৰ মানুহজনৰ মানে জ্বৰ কাহ চৰ্দি সেইকাৰণে মই যাব নোৱাৰিলোঁ ঘৰতো কোনো নাইকিয়া অকলশৰীয়া মানুহ মোৰ ল'ৰাও নাইকিয়া ছাৰ মই এটা কাম কৰিম এই ঔষধ পাতি খুৱাইছোঁ মানুহটোক অঁ ভাল হ'লেই মই কাইল্ কাইলৈ মানে গুচি যাম

হ'ব ছাৰ মই মানুহজনৰ যদি ভাল হৈ যায় মই কাইলৈ পৰাই জইন কৰি দিম ছাৰ অঁ অঁ ছাৰ আপুনি চিন্তা নকৰিব মই যামেই যামেই বাৰু দেই

নাই নাই নাই ছাৰ ক্ষতি নকৰোঁ মই এই ঘৰত অসুবিধাৰ কাৰণে অসুবিধাৰ কাৰণে মই মানে যাব নোৱাৰিলোঁ দেই ছিঙিম ছিঙিম মই চাহপাত ছিঙিম মই কৰিয়ে আছোঁ যেতিয়া আৰু সেইটো কৰিয়েইতো আমাৰ পেটৰ জীৱিকা হেৰি কৰা হয় অঁ হ'ব ছাৰ হ'ব